মই অনলাইনত এখন স্কাৰ্ফ অৰ্ডাৰ দি আনিছিলোঁ কিন্তু সেইখন বহুত ভাল মই সিমান অৰ্ডাৰ হেৰি অনলাইনত অৰ্ডাৰ দিব নাজানো কিন্তু মোৰ ল'ৰাটোৱে জানে ল'ৰাটোৱে অৰ্ডাৰ দি আনিছিলোঁ সি এনেই কিনিলে দুইহাজাৰমান লাগিল হয় কিন্তু মই চাৰিশ টকাতে আনিছোঁ বহুত পাগ আছে